নমস্কাৰ আমি কাপোৰ বওঁ বা ঘৰতে দিওঁ কাপোৰ হেৰি কৰি আমি কুৰ্চা দিও কৰোঁ আৰু শলা দিও আমি কৰোঁ তাৰে মাজত আমি কাপোৰ বৈ আমি কেতিয়াবা উপাৰ্জনো কৰোঁ আৰু আমাৰ কিছুমান সঁজুলি আছে আৰু কিছুমান নাই তাত সেইখিনি আমি ল'ব বিচাৰোঁ তেওঁলোকেতো আমাৰ সেইখিনি ল'ব পৰা হোৱা নাই ল'ম বাৰু সেইখিনি কিন্তু কাৰণ য'ত আমি বোৱা কামটো আমাৰ বেছি হয় কাপোৰ বোৱাটো কাৰণ আমাৰ ঘৰত গামোচাৰ পৰা লৈ আমি পিন্ধা বা ঘৰৰ কিছুমান পিন্ধি সঁজুলিবোৰো আমাৰ বোৱাই হয় প্ৰায় তো সেইটো কাৰণে আমাৰ বোৱাটো বেছিকৈ হয় আৰু তেনেকৈ ঊণৰ কামটো কোনোবাই অৰ্ডাৰ দিলেহে আমি হেৰি ঊণটো কৰোঁ ঊণৰ আমি টুপী মোজা তাপা ছুৱেটাৰ মাফলাৰ তাৰপিছত আমি তেনেকৈ বহুতখিনি বস্তু বনাওঁ কোনোবাই যদি কিয় অৰ্ডাৰ দিয়ে তেতিয়া আমি সেনেকৈ বনাই দিওঁ আৰু সেনেকৈ কোৱা মতে আৰু তেনেকৈ আমি ৰং ৰংবোৰ বেলেগ বেলেগকৈ দিওঁ ৰংবোৰ দিওঁতে আমি অকণমান চাওঁ যে ৰংটো কোনটো ৰং ক'ত দিলে ভাল হয় বা কোনটো ৰং ক'ত দিলে সাজিব সেনেকুৱা কিছুমান ধৰণৰ আমি চাই চিতি আমি ঊণৰ কামবোৰ কৰোঁ যেন সেইটো দেখি আৰু কোনোবাই যাতে ভাল কয় বা আকৌ বনাবলৈ দিয়ে তেনেকুৱা হিচাপত আমি অলপ ৰংবোৰ চাই চিতি দিওঁ আৰু সূতাটো আমি অলপ ভাল সূতাটো যিটো অলপ দাম লয় সেইটোহে আনি পিনি আমি ঊণ সূতাৰ কামটো কৰোঁ তাপা আৰু সঁজুলিখিনি এনেকৈ শলা কামটোও হয় শলাটো চুৱেটাৰটো আমি বনাওঁ চুৱেটাৰটো আমি ধুনীয়াকৈ বুটাম চুটামো মাৰি দিওঁ মাৰি মেলি ধুনীয়াকৈ যাক যেনেকৈ যোনটো হিচাপত যেনেকৈ বিচাৰে তেনেকৈ আমি দিবলৈ চেষ্টা কৰোঁ আৰু মানুহে পিন্ধি ভালো পাইছে কিছুমানে কমেণ্টো দিছে ভাল লাগিছে বুলি আৰু কিছুমানে তাইৰ পৰা বনাবলৈ আকৌ অৰ্ডাৰো দিছে অৰ্ডাৰ দিয়াখিনি আমি অতি সোনকালে দিবলৈ চেষ্টা কৰোঁ কাৰণ সেইখিনি দিলে আমি আৰু বেছিকৈ বনাব পাৰিম বা বেছিকৈ কেইটকামান পইচা আমি উপাৰ্জনো কৰিব পাৰিম যিখিনি পইচাৰে আমি ল'ৰা ছোৱালীৰ পঢ়া খৰচ বা আমাৰ নিজৰে কিবা এটা দৰকাৰ হ'ল সেইটো খৰচৰ কাৰণে আমাৰ কিবা এটা ওলায় আৰু আমি সদায় আগবাঢ়ি যাব বিচাৰোঁ আৰু এইবোৰ কোনোবাই যদি নজনা আছে ওচৰতে তেতিয়াহ'লে আমি সেই নজনা মানুহখিনিকো কৰিবলৈ আমি শিকাওঁ আৰু এইখিনি মানুহকো আমি কৰিবলৈ আগ্ৰহ দিওঁ আৰু কৰি কিনে সিহঁতিও কেইটকামান পইচা উপাৰ্জন কৰক বুলি আমি ভাবোঁ আৰু উপাৰ্জন কৰিলে আমি ভাল পাওঁ আৰু মানুহ এনে থকাতকৈ কিবাকিবিতো কৰি থকাটোৱে ভাল ব্যস্ততা ব্যস্ততাত থকাটো বেছি ভাল সেইটোৰ ওপৰত আমি এনেকুৱাকৈ বস্তুবিলাক বনাই বনাই নিজেও পিন্ধো বা আনকো পিন্ধাওঁ আৰু তেনেকুৱাত কি হয় বস্তুৰ তাৰমানে ভালো আহে আৰু নিজৰ ফিটিঙৰ ওপৰতো কথা আছে যেতিয়া কাপোৰ চিলাই কিছুমানে পিন্ধিলে কাপোৰটো ফিটিং নহয় আমি কাপোৰ যোনটো দোকানৰ পৰা আনো সেইটো ফিটিং নহয় কিন্তু আমি যোনটো নিজে বনাই লওঁ নিজৰ জোখত সেইটো ধুনীয়াকৈ আমাৰ ফিটিং হয় আৰু যিটো ৰং আমি বাছি লওঁ সেইটো ৰঙৰ ওপৰত আমি বনাওঁ যোনটো আমাক ডিজাইন লাগে যিটো চিষ্টেমত আমাক বস্তুটো লাগে আমি সেইটো চিষ্টেমত পাওঁ কাৰণে আমাৰ বনোৱা বস্তুটো অকণমান ভাল হয় আৰু কিনাতকৈ বহুতেই ভাল হয় ঘৰত বনোৱাটো তো চবেই ঘৰত বনাই পিন্ধিব লাগে আৰু পিন্ধাবও লাগে নিজৰ ল'ৰা ছোৱালীহালকেই হওক বা নিজৰ ঘৰৰ সদস্যবিলাককে হওক আটাইখিনিকে ধৰক সেই কিনি পেলাই পিন্ধোৱাতকৈ বনাই পিন্ধালে ভাল আৰু বনাই পিন্ধালে একো দিগদাৰ নহয় বস্তুটো গাত খাপ খাই আৰু কালাৰটো নিজৰ পচন্দৰ মতে বনাই ল'ব পাৰি আৰু আমি যিখিনি গামোচা বওঁ সেইখিনি আমি দুহাটীও বওঁ বা আঢ়ৈহাটীও বওঁ কিছুমান অলপ ডাঙৰকৈ বওঁ পিন্ধিব পৰাকৈ কিছুমান অলপ সৰুকে বওঁ মুচিব পৰাকৈ আৰু আমাৰ বিহুতো গামোচাখন লাগে বিহুত গামোচাখন নহ'লে নহয় সেইখন গামোচা আমি আকৌ ফুল চুল দিহে ধুনীয়াকৈ বনাওঁ বনোৱা পিছত আমি কেইখনমান বিক্ৰী কৰি উপাৰ্জনো কৰোঁ আৰু কেইখনমান আমাৰ ঘৰলৈকেও লাগে মান ধৰিবলৈকেও লাগে আৰু আমাৰ বিয়া সভাটো লাগে গামোচাখন তো সকলো কামতে যেতিয়া গামোচাখন দৰকাৰ হয় ঘৰত বনালে বেছি ভাল হয় আমি কিন্তু ঘৰত বনা বওঁ সেইটোতো সঁজুলি আমাক লাগে বহুতে লাগে তাৰ মাজত কিছুমান থুলমূলকৈ ক'ব পাৰিম যেনেকে মাকো ৰা তাপা সূতা লোৱা চেকি বৰচুঙা সৰু চুঙা তাপা আৰু যঁতৰ তেনেকৈ কিছুমান থূলমূল সঁজুলিৰ নাম ক'ব পাৰোঁ আৰু যিখিনি আমাৰ ঘৰত আছে আৰু কোনোবা বেলেগকো যদি লাগে কাপোৰ ব'বলৈ তেনেকৈ সঁজুলি আমি ঘৰৰ পৰা দিবও পাৰোঁ আৰু আমিও কিছুমান সঁজুলি কিনিবলৈ আছে সেইখিনিও আমি কিনিব বিচাৰোঁ কাৰণ আমি যিখিনি বস্তু বনাই উপাৰ্জন কৰোঁ তাতকৈ অধিক হওক বুলি কয় আমি সেইখিনি সঁজুলি আৰু কিনিবলৈ বিচাৰোঁ সেইখিনি আমি তেওঁলোকে কিনিব পৰা নাই সেইখিনি আমি লাহে লাহে আমাৰ উপাৰ্জনটো বাঢ়িলেহে আমি কিনিবলৈ পাই নাই আৰু কিনি সেইখিনি আমি আৰু বেছিকৈ এনেকৈ বনাই বনাই উপাৰ্জন কৰিবলৈ চেষ্টা কৰিম তো সেইখিনি সঁজুলি সেইকাৰণে আমাৰ ঠিক দৰকাৰী আৰু সঁজুলিৰ মাজত বহুত সঁজুলিয়ে আছে তাৰ মাজত কিছুমান আমাৰ আছেও কিছুমান নাই তাপা সেই সঁজুলিখিনি আমাৰ সঁজুলিখিনি নহ'লে আমি কাম কৰিব নোৱাৰোঁ সঁজুলিখিনি সেইকাৰণে আমাক লাগে আৰু সেই সঁজুলিৰ পৰাই ধৰক আমাৰ উপাৰ্জনটো আছে তো গতিকে আমি সঁজুলিখিনি কিনিব পৰা হ'ব লাগে আৰু সেইখিনি কিনিব পাৰিলেহে আমি টকা উপাৰ্জন কৰিব পাৰোঁ সেইকাৰণে আমি এতিয়া অকণমান কষ্ট কৰি এইখিনি বনাইছোঁ আৰু বিভিন্ন ধৰণৰ বনাবলৈ আমি চেষ্টা কৰোঁ কাৰণ আমাৰ এইখিনি বনাই এইখিনি উপাৰ্জনৰহে আমি আৰু সেইখিনি বস্তু বনাব পাৰিম তো গতিকে সেইকাৰণে আমি এইখিনিৰ পথ অকণমান মনোযোগ দি বনাওঁ যাতে আমি আৰু আগুৱাই যাব পাৰোঁ বা ভালকৈ বস্তু মানুহক দিব পাৰোঁ যাতে আমি আৰু পইচা কেইটকামান উপাৰ্জন কৰিব পাৰোঁ নিজৰ উপাৰ্জনেৰে নিজেই তাৰমানে আকৌ কিবাকিবি বনাই আকৌ উপাৰ্জন কৰিব পাৰোঁ সেনেকুৱা আমি সেইটো কাৰণে সঁজুলিখিনি কিনিবলৈ বিচাৰোঁ আৰু সঁজুলি নহ'লেতো একো কাম নহয় গতিকে সঁজুলিখিনি আমাক লাগে আৰু ঠিক হ'লে ভাল তো আমি কাৰণে এইটো বস্তুত গুৰুত্বপূৰ্ণ দিওঁ যে আমাৰ ওচৰত কোনটো সঁজুলি নাই যোনটো সঁজুলি নাই তো সেইটো কাৰণে আমি চাই চাই সেনেকুৱাবোৰ ক্ৰয় কৰিব বিচাৰোঁ আৰু যোনখিনি আছে সেইখিনি আমি অলপ যত্নকৈ ব্যৱহাৰ কৰোঁ যাতে আমি আৰু আগলৈকে এইখিনি ব্যৱহাৰ কৰি থাকিব পাৰিম তো সেইটো কাৰণে আমি সঁজুলিবোৰ সৰু সৰু ধান হওক অলপ যত্ন কৰি ভালদৰে থওঁ